বাইদেউ আপোনাৰ হেৰি মে মেখেলা চাদৰৰ দোকান আছে অঁ মোক মানে হয় আমাৰ মানে ঘৰত বিয়া এখন আছে মোক বহুত কেইযোৰ মেখেলা চাদৰ লাগে অঁ মানে মান ধৰিবৰ কাৰণে লাগে বোৱা মেখেলা চাদৰ হ'লেই হ'ব আৰু আজিকালি যে ওলাইছে ট্ৰেদিছনেল ট্ৰেদিছনেল মেখেলা চাদৰ হ'লে ভাল হয়

হয় মানে দুযোৰমান মোক অলপ মিচিং লাগে যিবিলাক অলপ বেছি ফুল আছে আৰু ফুল থকা ধৰণৰ হ'বনে আপোনাৰ তাত অঁ বাৰাং ফুলটো কিমানমান মানে কিমানমান ফুল থাকে বেছিয়েই থাকে ন পিন্ধিলেতো ভালেই লাগিব অঁ অঁ অঁ অঁ অঁ হ'ব বাৰু তেনেকুৱা হ'লেও হ'ব মোক অঁ দামটো অঁ অঁ দামটো অলপ বেছি হৈছে মইতো বেছিকৈ ল'ম ন বাইদেউ অঁ আৰু কি ৰঙৰ আছে মোক মানে অলপ হালধীয়া ৰঙটো হালধীয়া ৰঙৰ আৰু ৰঙা ৰঙৰ অঁ অঁ অঁ আৰু হেৰি হাজং বা গাৰো মেখেলা চাদৰ হ'লে সেইবিলাকৰ দামটো কিমান আহিব হয় হয় ঠিকে আছে বাইদেউ মই আপোনাৰ এড্ৰেছটোতো জানোৱেই মই গৈ বাৰু কালিৰ ভিতৰত লৈ আহিম হ'ব হ'ব হ'ব